অসমত ৰেচম বা হস্ততাত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত উন্নয়নমূলক প্ৰচেষ্টা বিভিন্ন ধৰণৰ উন্নয়নমূলক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে তাৰ ভিতৰতে ক'ব পাৰি কি আজিকালি অট'মেটিক তাঁতশালবিলাকৰ ব্যৱহাৰ হৈছে কাৰণ আগতেতো মানুহবিলাকে হাতেৰেই সূতা কাটিছিলে আৰু মাটিৰ শালত তাঁতসমূহ বৈ বা কাপোৰসমূহ বৈছিলে কিন্তু আজিকালি যথেষ্টখিনি উন্নতি উন্নত উন্নত দিশত আগবাঢ়িছে আগৰ মাটিশালৰ পৰা ধৰক অট'মেটিক তাঁতশালসমূহ হৈছে অসমৰ এখন উল্লেখযোগ্য বস্ত্ৰ তাঁত হস্তশিল্পৰ ক্ষেত্ৰত এখন উল্লেখযোগ্য ঠাই ক'ব পাৰি শুৱালকুছি তাত পৰম্পৰাগতভাৱে তেওঁলোকে বৰ ধুনীয়াকৈ কাপোৰসমূহ বয় মুগা কাপোৰ পাটৰ কাপোৰ ৰেচমী কাপোৰসমূহ বয় আৰু আমাৰ শিপিনীসমূহে শিপিনীসকলে তেওঁলোকে এতিয়া মানে আগৰ নিচিনা বহুত কষ্ট কৰি হাতেৰে সূতা কাটি তাঁতশালত মাটিৰ শালত বোৱা কষ্টসমূহ কৰিব লগা নহয় আজিকালি তেওঁলোকে অট'মেটিক তাঁতশাল যেনে মাইনা অট'মেটিক তাঁতশাল এখনৰ কথা ক'ব পাৰি সোনকালে য' আগতে য'ত এখন চাদৰ বা এখন গামোচাৰ কাৰণে তিনি চাৰিদিন মানুহ বহি থাকিব লগা হৈছিল তিনিদিন তিনি চাৰিদিন বোৱাৰ পাছতহে এখন কাপোৰ ওলাইছিল কিন্তু আজিকালি এদিনতে তিনি চাৰিখনকৈ চাদৰ বা চাৰি পাঁচখনকৈ গামোচা শিপিনীসকলে বৈ উলিয়াব পাৰিছে গতিকে আজিকালি যথেষ্ট উন্নতিও হৈছে অসমৰ ৰেচম বা হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰেও যথেষ্টখিনি সহায় কৰিছে বিভিন্ন ধৰণৰ তাঁতশালসমূহ শিপিনীসকলক দিছে অনুদান হিচাপে আৰু তেওঁলোকে সেইসমূহৰ পৰা তাঁত বৈ বহুতখিনি পৰিয়ালো তাঁতৰ কাৰণেই বা এই বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনৰ কাৰণে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দি আহিছে গতিকে আৰু যদি আমাৰ চৰকাৰখনে তেওঁ তেওঁলোকক আৰু বিভিন্ন ধৰণৰ যদি সহায়বিলাক আগবঢ়ায় বস্ত্ৰশিল্পৰ ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰত তেনেহ'লে আমাৰ অসমখন আগলৈ মই ভাবোঁ হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰত যথেষ্টখিনি আৰু উন্নতি হ'ব বুলি আশা ৰাখিছোঁ